অঁ চাহ খালে খালো খালো দে হ'ব দে যাম দে

ধুনীয়া অঁ

নহয়

অঁ অঁ

অঁ

অঁ ভালে হব ধুনীয়া

অঁ হ'ব দে দিম দে অঁ লাগিব দুই হেজাৰ তেলো দুই হাজাৰ ড্ৰাইভাৰ দুই হেজাৰ চাৰি হেজাৰ

ল'ব

অঁ অঁ যাব দে অঁ নহয় নহয় হ'ব হ'ব দে হ'ব দে হ'ব

হ'ব যাম অ অঁ অঁ অঁ হ'ব দে ভালে হ'ব নাখায় নাখায় অঁ অঁ ভাল নালাগে ন পইচাও লাগে ভাল নালাগে লাগে লাগে

অফিছ যাম দে দে বেছি অঁ একদিনহে হ'বদে মিলাম

খাং এ অঁ

যাব দে অঁ ভাল লাগিব অঁ অঁ হয় নেকি

অঁ অঁ হ'ব দিয়ক অঁ ওলাম ওলাম ভাল অঁ দে বাই বাই